অ' মেজিকছ এণ্ড স্পৰ্টছ এ মই চাওঁ চ' ভাল লাগে কিবা এটা মানে ইউনিক টাইপ লাগে যিকোনো আমাৰ কৰি মানে এটা বেলেগ মানে ম'টিভেশ্যন এটা পায় চ' মোৰ কাৰণে বহুত বেছি সেইটো প্ৰব্লেমটো চাওঁ বা তেওঁলোকো আপোনাৰ তো মানে যিকোনো প্ৰ'ডাক্ট মানে সেইটো চোৱাৰ পাছত মই মানে কিবা এটা নিজকে নিজে ভাবোঁ যে অমুকটো কৰিম মই কৰিম বা তমুকটো মই কৰিম এনে এনিথিং আৰু যিকোনো ধৰণৰ মানে প্ৰচেছবিলাক ভাল লাগে তাতে আৰু যেনেকৈ মানে আৰু তাতে ইউনিক ধৰণৰ মানে কিছুমান কাম কৰা হয় আজি চাপ'জ এই কোনোবা এটা তো এইটো কালি এটা নিউ মানে কেণ্ডিডেট এটা লৈ লৈ আহিল চ' বেচিক প্ৰচেছটো ভাল লাগি যায় আৰু মানে অলপমান ইউনিক টাইপ লাগে তাৰ পাছত সেনেকৈ মানে বেছি যদি ভাল লাগি যায় তো তেতিয়া মানে কোনো ধৰণৰ মানে প্ৰব্লেম ইচ্ছ্যু নহয় চ' বেছি বেটাৰ লাগি যায় আৰু চ' এইবাবে চাওঁ আৰু